যিমান দূৰ জানোঁ আমাৰ অসমীয়াসকলৰ অসমত অসমীয়া কোনোবা এটা অসমীয়া পৰিয়ালত যেতিয়া এটা নৱজাতকৰ জন্ম হয় তেতিয়া সন্তানটো জন্ম হোৱাৰ পাছত খুব কম সময়ৰ ভিতৰত পাঁচদিন ছয়দিন বা দহ এঘাৰ দিনৰ ভিতৰত বাজলে ওলোৱা বুলি এটা অনুষ্ঠান হয় প্ৰথম সেই বাজলে ওনোৱা অনুষ্ঠান বাজলে ওলোৱা অনুষ্ঠানটোত সেই অনুষ্ঠানটোৰ এইকাৰণেই পাতে যে মানে যেতি যিটো সময়ত পাতে সেই অনুষ্ঠানটো সেইটো সময়টো এনেকুৱা ধৰণৰ মানে সেই নৱজাতকজনৰ যেতিয়া নাড়ী সৰে বুলি কয় যিকোনো নৱজাতকৰ এটা সময়তটো নাড়ী সৰি যায় সেই নাড়ী সৰাৰ পাছতেই এই বাজলে ওলোৱা অনুষ্ঠানটো পাতে বুলি জান মানে কয় পাতিব লাগে বুলি কয় আৰু অসমীয়াসকলক মানে অসমত সেইটো প্ৰচলন আছে সেই অনুষ্ঠানটোৰ বাজলে ওলোৱাৰ পাছতে আৰু এটা অনুষ্ঠান হয় নৱজাতকৰ জন্মৰ অলপ এইটো এইটো এইটো